আজি এসপ্তাহমানৰ আগত মই এটা পেণ্ট চিলাবলৈ দিছিলোঁ কটনৰ পেণ্ট ইমান বেয়াকৈ চিলালে কাপোৰ কটন বুলি কৈ দিছে যদিও পিয়'ৰ কটন নহয় ইমান ভাল নাপালোঁ চিলনিও মোটামুটি দুই তিনি জেগাত মানে ফাটিলেই